হয় ম আমাৰ ঘৰত দুখন বাগিচা আছে এখন পাচলি বাগিচা আৰু এখন ফুলনি বাগিচা পাছফালৰ বাগিচাখনত আমাৰ ৰ'দ ঘাই জেগা তাত আমি আলু কেৰেলা বেঙ বেঙেনা ৰঙলাও হালধি হালধি আদা এইবিলাক খেতি কৰোঁ আৰু তাত আমি গোবৰ সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰোঁ মই মৰাপাট মৰাপাট ভেন্দি জিকা বডি তিঁয়হ এইখিনি আমি তাত মানে হেৰি কৰিছোঁ সেইখিনিও সবল হৈছে শীতকালত লাই লফা পালেং গাজৰ মূলা ধনিয়া এইখিনিও কৰোঁ তাত আমি গোবৰ সাৰ দিওঁ আৰু পচন সাৰো দিওঁ আগফালৰ বাগিচাখনত আমাৰ তগৰ কপৌ নাজি গোলাপ শেৱালি ফুলিছে আৰু আ আম ফুলিছে আম কমেও পাঁচজোপামান আছে পেলাই নি ফুলিছে এইবাৰ কিমান মানে ৰ'ব সেইটো আমি দেখিয়েই গম পাইছোঁ নেমু আছে তিনিজোপা গোল নেমু দুজোপা আৰু কাজি নেমু আছে এজোপা লেচু গছো আছে লেচুও ফুলিছে তামোল আছে ত্ৰিছজোপামান তামোলো হেয়া লাগি আছে নৰসিংহ নৰসিংহও ফুলি ফুলিছে নৰসিংহ আমাৰ স্বাস্থ্য কাৰণে বহুত ভাল অমিতা অমিতাও আছে পাঁচ ছয়জোপামান এনেকৈ কৰি আমাৰ পৰিপূৰ্ণ হৈ আছে বাগিচাখনত দেখি ভাল লাগে